অঁ ৰণবীৰ হয় ভালেই হ'ল তাই ফোন কৰিলি এই মই হেৰি মোক পইচা শেষ হৈ থাকিলে আকৌ এই ফটো কেইখনো দিব পৰা নাই পায় হেৰি এই ৰিচাৰ্জ কৰিম বুলি ভাবিছোঁ এতিয়া কিমান হেৰি এই চাৰে তিনিশ টকীয়াটো কিমান দিয়ে বাৰু ডেৰ জিবি নহ্ অঁ তই এটা কাম কৰচোন তই মোলৈ ৰিচাৰ্জ এটা কৰি দিবিচোন মোৰ নাম্বাৰটো লৈ ল তই নাইন ফ'ৰ জিৰ' চেভেন থ্ৰী নাইন ওৱান ফ'ৰ নাইন টু